চৰকাৰী আঁচনি বুলি ক'লে বৰ্তমান যি আমাৰ চৰকাৰ তেওঁলোকে আমাক দিয়া আচঁনিসমূহৰ ভিতৰত প্ৰথম কথাটো হ'ল চাউলৰ চাউলৰ দ্বাৰা চাউলৰ যি আঁচনি সেয়া আমাৰ আমি পাওঁ মোৰ ঘৰত যিহেতুকে চাৰিজন সদস্য চাৰিজন সদস্যৰ কাৰণে বিশ কেজি চাউল প্ৰতিমাহে আমি মাহৰ প্ৰথম তাৰিখটোতে এক তাৰিখ বা দুই তাৰিখে আমি পাওঁ সেয়া আমাক যথেষ্ট সহায় কৰিছে তাৰপিছতে আহিলে উজালা আঁচনি উজালা আঁচনিৰ জৰিয়তে বিনামূলীয়াকে বিনামূলীয়াকৈ যি আমি গেছৰ কানেকশ্যন পালোঁ সেই গেছৰ ব্যৱহাৰে এতিয়া আমাক সহায় কৰিছে তাৰপিছত আহিলে অৰুণোদয় আঁচনি অৰুণোদয় আঁচনিৰ বাবে আমি মাহটোৰ দহ তাৰিখৰ পৰা পোন্ধৰ তাৰিখৰ ভিতৰত বিশেষকৈ দহ তাৰিখেই সোমাই বাৰশ পঞ্চাছ টকাকৈ দি মোৰ পৰিয়ালটোক যথেষ্ট উপকৃত কৰিছে তাৰপিছত হেল্থ কাৰ্ড দিছে চৰকাৰে হেল্থ কাৰ্ডৰ জৰিয়তেও যিবিলাক শাৰীৰিক অসুস্থতা হয় সেই সেইবিলাক কৰিবৰ কাৰণেও মেডিকেল ফ্ৰী ট্ৰিটমেণ্ট হয় সেই আঁচনিসমূহে আমাক যাৰ সাধাৰণ মানুহক যথেষ্ট উপকৃত কৰি আহিছে